মই অসমৰ বহুত জেগা ঘূৰিছোঁ ফুৰিবলৈ গৈছোঁ আৰু তাত প্ৰত্যেক জেগাতে বেলেগ বেলেগবিলাক ভাল লাগিলে তাৰ ভিতৰত মই যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া আদিকে ধৰি বহুতো জেগা ফুৰিছোঁ উজনিফালে আৰু নামনিফালেও গুৱাহাটী বঙাইগাঁও এইছাইডেও গৈছোঁ আৰু তেনেদৰে বহুতো জেগা ঘূৰিছোঁ বা ফুৰিছোঁ তাত বহুতো বেলেগ বেলেগ জেগা ভাল লাগিছে বহুতো তাৰ ভিতৰত মই আমাৰ গোলাঘাটৰ ওচৰতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মই মোৰ লগৰ মৃদুলৰ লগত গৈছিলোঁ আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ গৈছিলোঁ তাত বহুতো বনৰীয়া জন্তু আছে চৰাই চিৰিকটিৰপৰা ধৰি আছে সেইবোৰ আমি ছাফাৰি লৈ চাবলৈ গৈছিলোঁ তাত বনভোজ খাইছিলোঁ তেনেদৰে কাছ মাছ এনেকুৱাবিলাকো আছে পুখুৰীত মানে বিলত আছে আৰু এশিঙিয়া গড় পৃথিৱীভাৱে পৃথিৱীৰ ভিতৰত বিখ্যাত তাত এই তাতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমি গোটেই দিনটো তাত ফুৰি কৰি বনভোজ খালোঁ বাগৰিত গৈ বনভোজ খাই মেলি তাৰপৰা আমি আহিলোঁ আৰু তেনেদৰে মই শ্বিলং চেৰাপুঞ্জী আদিলৈয়ো ফুৰিবলৈ গৈছোঁ গুৱাহাটী ফুৰিবলৈ গৈছোঁ তাৰ ভিতৰত শ্বিলং চেৰাপুঞ্জী সেইবিলাকলৈয়ো পিকনিক খাবলৈ গৈছোঁ পিকনিক খাবলৈ যাওঁতে আমি তেনেদৰে এই গাড়ী ভাড়া কৰি গৈছোঁ গৈ তাত ৰাতিপুৱা পাইছোঁগৈ পাই গৈ পেলাই আমি তাত ব্ৰেকফাষ্ট কৰি লৈছোঁ ব্ৰেকফাষ্ট কৰি পেলাই সেইবোৰ জেগা চালোঁ শ্বিলংৰ পাহাৰুৱা অঞ্চলৰ জেগাবিলাক চাই ভাল লাগিলে আৰু চেৰাপুঞ্জী নিজৰা এইবিলাক ঝৰ্ণা আছে সেইবিলাক চালোঁ সেইবিলাক চাই মেলি আমি তাতো সেই তেনেদৰে বনভোজ খাই গোটেই দিনটো ফুৰিলোঁ ফুৰি কৰি আমি তাৰপৰা আকৌ ঘৰলৈ সন্ধিয়া উভতিলোঁ আৰু তেনেদৰেই আমাৰে অসমৰেই আৰু বহুতো জেগা আছে যিবিলাক চাবলগীয়া বহুত আছে যেনেদৰে শিৱসাগৰ শিৱসাগৰ এখন বহুতো পুৰণি স্মৃতি তাত আছে সেইবিলাক ৰজাদিনীয়া সেইবোৰ চাবলগীয়া বহুতো আছে তাত যেনেদৰে জয়দৌল শিৱদৌল বিষ্ণুদৌল আদি সকলো আছে সেইবোৰ চাই ভাল লাগিলে আমি গৈছিলোঁ তালৈয়ো তেনেদৰে আৰু অগ্নিগড় আছে তেজপুৰত তেজপুৰলৈয়ো গৈছিলোঁ তেপুৰতো তেনেদৰে আমি ফুৰিবলৈয়েই বিশেষকৈ যোৱা হয় আৰু বনভোজ খাবলৈ বুলি সেই জেগাবিলাকলৈ তেনেকৈহে যোৱা হয় যেনে তেজপুৰলৈ গৈছিলোঁ তেজপুৰত অগ্নিগড় চালোঁ আৰু চিত্ৰলেখা পাৰ্ক আছে সেইবিলাক চালোঁ সেয়াও আমাৰ তেনেকৈ পিকনিকৰ ভ্ৰমণেই কৰিলোঁ আৰু সেইবিলাক চায়ো বহুত ভাল লাগিলে চাবলগীয়া বহুতখিনি দেখিলোঁ তেনেদৰে ভালুকপুঙলৈয়ো গ'লোঁ পিকনিকতে চাবলৈ বুলি ক'লে আমি প্ৰায় পিকনিকতে যোৱা হয় পিকনিকবিলাক আমি এই যেনেকৈ জানুৱাৰীমানতে যোৱা হয় ডিচেম্বৰ জানুৱাৰী এনেকুৱাবিলাকতে প্ৰায় যোৱা হয় সেইবিলাকত পিকনিকতে গৈ বহুতো জেগা ফুৰিলোঁ আৰু বহুতৰে বেলেগ বেলেগবিলাক চাই ভাল লাগিলে বাৰু তেনেদৰে গুৱাহাটীলৈয়ো তেনেকৈ পিকনিকতেই গৈছিলোঁ পিকনিকলৈ পিকনিক খাবলৈ গৈ গুৱাহাটীৰ ৰাতিয়ে ঘৰৰপৰা আমি গৈছোঁ ৰাতি নটামান বজাত গৈছোঁ তাত গৈ গাড়ীয়েদি গ'লোঁ গাড়ীয়েদি গৈ ৰাতিপুৱা ছটামান বজাত তাত পালোঁ পাই পেলাই আমি ব্ৰেকফাষ্ট কৰি মেলি তাত চাবলৈ বহুতখিনি আছে সেইটো কাৰণে সোনকালে আমি তাৰপৰা ওলালোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পেলাই তাৰপৰা গুৱাহাটীত আমি চিৰিয়াখানা চালোঁ চিৰিয়াখানা চাই ভাল লাগিলে তাত এই জন্তুবিলাক আছে বন্ধ কৰি থোৱা চৰাই চিৰিকটিও আছে সাপৰপৰা ধৰি গোটেইখিনি তাত আছে চালোঁ কৰিলোঁ চাই পেলাই আৰু তাত আৰু গুৱাহাটী কামাখ্যা মন্দিৰলৈ গ'লোঁ কামাখ্যা মন্দিৰতো চাবলৈ ভাল লাগিলে সেইখিনি চালোঁ কামাভায়া মন্দিৰ গ'লোঁ উমানন্দ গ'লোঁ উমানন্দও এই যাব লাগে ফেৰীয়েদি ফেৰীয়েদি গৈ সেয়াও চাই আহিলোঁ চাই পেলাই আকৌ তাৰকাগৃহও আছে তাতে সেয়াও চালোঁ চাই মেলি দিনটো তাতে চালোঁ থাকি চাই মেলি তাৰপৰা আমি আকৌ ৰাতিলৈ উভতিলোঁ সেই তেনেদৰে প্ৰায়বিলাক জেগা আমি পিকনিকৰ থ্ৰোৱেদিয়েহে চাবলৈ যাওঁ মানে পিকনিক খাবলৈয়ো যোৱা হয় আৰু তেনেকৈ মানে জেগাবিলাক আমাৰ চাওঁ আৰু আৰু তেনেদৰে বঙাইগাঁও গৈছোঁ বঙাইগাঁৱৰ মানে তাত ৰিফাইনেৰী আছে ৰিফাইনেৰী দেখিলোঁ টাউনখন চালোঁ তেনেদৰে বঙাইগাঁৱত সেইখিনি চাবলগীয়া আছে তাৰপিছতে আমি বঙাইগাঁৱৰপৰা সেই তেনেকৈ চাই মেলি আহোঁ আহিলোঁ তাৰপিছত যোৰহাটো চাবলগীয়া আছে হ'লেও মানে যোৰহাট টাউন এনেকৈ হেৰি সেইবিলাকলৈ যোৱা হয় তাৰপিছতে গৰমপানী আছে আমাৰ গোলাঘাটৰ ওচৰতে গৰমপানীৰ উহঁ আছে সেয়াও আমি পিকনিকতে গৈছোঁ গৈ মেলি চাইছোঁ গৰমপানীপৰা অকণমান আগলৈ গ'লে মানে এয়া হেৰি সৰুপথাৰ সেইফালে যাব পাৰি সৰুপথাৰ বৰপথাৰ সেয়া পায়গৈ গৰমপানীও চাই ভাল লাগিলে তাত গৰমপানী সেই তেনেদৰে চোৱা হ'ল তাৰপিছতে আৰু তেনেকৈ যোৱাৰ ভিতৰত আমি